মোৰ বিষয়ে কবলৈ যাওঁতে প্ৰথমতে মই মোৰ জন্মৰ পৰাই আৰম্ভ কৰিম মোৰ জন্ম হৈছিল ঊনৈছ তাৰিখ বাৰ মাহ দুহেজাৰ তিনি চনত মোৰ মাৰ নাম ছাহিদা বেগম দেউতাৰ নাম আফতাব হুছেইন আৰু দাদাৰ নাম আফজান হুছেইন আৰু মোৰ নাম আৰমান হুছেইন মই পঢ়া শুনাৰ লগতে খেলা ধূলা কৰিও ভাল পাওঁ মোৰ স্কুলীয়া জীৱন আৰম্ভ হয় ঘৰৰ ওচৰৰ এখন এল পি স্কুলত তালৈ মই খোজকাঢ়িয়ে অহা যোৱা কৰিছিলোঁ তাত মই ক্লাচ ফাইভলৈকে পঢ়িলোঁ তাৰপিছত হাইস্কুলত মই সলাল তেলাহী কমলাবৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত নাম লগালোঁ তাত মই ক্লাচ টেনলৈকে পঢ়িলোঁ তাত মই মেট্ৰিক দি ফাৰ্ষ্ট ডিভিজন পালোঁ তাৰপিছত অসমীয়াত আৰু হিন্দীত লেটাৰ পালোঁ তাত মোৰ দুজনমান বন্ধু আছিল তেওঁলোকৰ নাম হ'ল আয়াজ নাছিৰ টিটু বিকাশ শশাংকু ভোলা গৌতম কল্যাণ হিমাংকু নাজিমা নাজিৰা ইত্যাদি তাৰপিছত মই লক্ষীমপুৰ কমাৰ্চ কলেজত কমাৰ্চ ষ্ট্ৰীমত নাম লগালোঁ তাত মই ফাৰ্ষ্ট ইয়েৰত ছেকেণ্ড ডিভিজন পাই পাছ কৰিলোঁ তাৰপিছত ছেকেণ্ড ইয়েৰত ফাৰ্ষ্ট ডিভিজন পাই পাছ কৰিলোঁ আৰু একাউনটেঞ্চিত লেটাৰ পালোঁ তাৰপিছত মই লক্ষীমপুৰ কমাৰ্চ কলেজতে ডিগ্ৰীত নাম লগালোঁ কমাৰ্চত তাত মই ফাৰ্ষ্ট ইয়েৰত পাছ কৰিলোঁ ফাৰ্ষ্ট ক্লাচ লৈ তাৰপৰা ছেকেণ্ড চেমত মই এতিয়া পঢ়ি আছোঁ যিহেতু মই পঢ়া শুনাৰ লগতে খেলা ধূলা কৰিও ভাল পাওঁ তো মোৰ প্ৰিয় খেল হ'ল ক্ৰিকেট তাৰপিছত ফুটবলো ভাল পাওঁ ক্ৰিকেট হকী খেলো ভাল পাওঁ মোৰ হবি হৈ গ'ল ট্ৰেভেলিং কৰা যিহেতু মোৰ হবি ট্ৰেভেলিং সেইকাৰণে মই বহুতো জেগা ফুৰিছোঁ যেনে তেজপুৰ শিৱসাগৰ গুৱাহাটী মাজুলী বহুতো ঐতিজ ঐতিহাসিক জেগাত মই গৈছোঁ মোৰ ডেইলী ৰুটিন হ'ল ৰাতিপুৱা শোৱাৰ পৰা উঠাৰ পাছত পাঁচটামান বজাত শুই উঠোঁ তাৰপৰা অলপ টাইম পঢ়ি আঠটামান বজালৈকে পঢ়োঁ তাৰপৰা কলেজলৈ যাওঁ কলেজলৈ গাড়ীতে অহা যোৱা কৰোঁ তাৰপৰা চাৰিটামান বজাত ঘৰলৈ ঘূৰি আহোঁ তাৰপিছত অলপ টাইম শুওঁ তাৰপৰা অলপ ক্ৰিকেট খেলিবলৈ ওলাই যাওঁ তাৰপিছত ঘৰলৈ আহি মুখ হাত ধুই অলপমান চাহ খাই পঢ়াত বহোঁ তাৰপৰা মই ৰাতি দহটামান বজালৈকে পঢ়ি তাৰপিছত শুই যাওঁ তাৰপৰা উঠোঁ ৰাতিপুৱা আকৌ সেই আগৰ দৰেই ৰুটিন ফ'ল' কৰোঁ এয়াই হৈ গ'ল মোৰ ডেইলী লাইফ